উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত বহুতখিনি পাৰ্থক্য আছে তাৰে মাজতে আৰু কিছু কিছুমান মিলো আছে যেনে উত্তৰ ভাৰতৰ ভাষা হিন্দী ভোজপুৰী মৈথিল বিহাৰী ভাষা কয় আৰু দক্ষিণ ভাৰতৰ ম মালয়লম তামিল কানাড়া তেলেগু আৰু নানা ভাষা তাৰ মাজে মাজে আছে তাৰপিছত উত্তৰ ভাৰতৰ খানা যেনে ৰুটি আৰু ভাত ইত্যাদি খায় আৰু লগত দাইল পাচ শাক পাচলি আদি খায় দক্ষিণ ভাৰতত চাউলৰ বস্তুৱেই বেছি খায় ডোচা ইডলি ৰুটি ভাত ইত্যাদি খায় তাৰপিছত উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ কিছু পিন্ধা উৰাৰ মাজতো পাৰ্থক্য আছে উত্তৰ ভাৰতত পিন্ধে শাৰী চুৰিদাৰ কিছুমানে মেখেলা চাদৰো পিন্ধে এইবিলাক